পাতত দিয়া মাছ বুলি ক'লে মানে ধৰক এতিয়া সৰু সৰু মাছ যিবিলাক ধৰক মোৱা মাছ আৰু এনেকৈ মি মোৱা মাছ তাৰপিছত পুঠি মাছ এনেকুৱা কিছুমান মাছ আছে সেইবিলাক মাছ কি কৰো আমি প্ৰথমতে মাছটো পেটুটো গুচাই লওঁ ধুই পেটুটো পেটুটো কাঢ়ি লৈ তাৰপিছত সেই মাছখিনি আমি ধুই লওঁ ধুই লোৱা পিছত এখিলা ধৰক কলপাত নহ'লে এনেকুৱা হালধীয়া পাত হালধি পাতত দিলে বেছি ভাল হয় আৰু সেই হালধি পাত পাতটো আনিপেনে আমি কি কৰো প্ৰথমতে পাতখিলা ধুই লওঁ ধুই তাত অকণ মিঠাতেল মানে পাতখিলাত সানি লওঁ লৈ তাৰ ওপৰত অকণমান ধৰক সেই মাছটো দি দিওঁ দি তাৰপিছত আদা অকণমান নহৰু অকণমান অকণমান নিমখ তাৰপিছত অকণমান হালধি এনেকৈ কি কৰো সেই মাছখিনিত দিপেনে সানি লওঁ সানি লৈ তাৰপিছত সেই মা মাছখিনি কি কৰো আমি পাতখিলা ওপৰত এনেকৈ ঢালি দিওঁ ঢালি দিয়াৰ পিছত মাছখিনি ঢালি দিয়া পিছত কি কৰে মাছ পাতখিলা আমি ধুনীয়াকৈ মাছটো আমি ভাল পাতখিলাৰে ধুনীয়াকৈ এনেকৈ মেৰিয়াই দিওঁ মেৰিয়াই দি তাৰপিছত তাৱা এখন গৰম কৰো গৰম কৰি কি কৰো সেই পাত মাছৰ পাতখন সেই তাৱাখনৰ ওপৰত পাতি দিওঁ বহুৱাই দিওঁ বহুৱাই দিয়া পিছত আমি কি কৰো লুটিয়াই থাকোঁ মাছখিনি আমি পুৰা পাতে চাতে আমি কি পাতৰ সৈতে আমি মাছখিনি পুৰা লুটিয়াই থাকোঁ লুটিয়াই লুটিয়াই যেতিয়া পাতটো লেৰেলি যাব লেৰে পুৰা লেৰেলি যাব সম্পূৰ্ণকৈ যেতিয়া লেৰেলি যাব তেতিয়া আমি কি কৰো সেই মাছখিনি আমি নমাই থওঁ নমাই থওঁ অলপ পিছতে আৰু তাত কি কয় মাছটো পাতখিলা পৰা খুলি দিওঁ খুলিলৈ এ এটা এখন প্লে'টত লওঁ লৈ তাৰ ওপৰত আমি কি কৰো অকণমান এই কেঁচা জলকীয়া তাৰপিছত আপোনাৰ অকণমান তাত নে কেঁচা জলকীয়াৰ লগতে অকণমান নেমু টেঙাৰ ৰসো দি দিওঁ দি তাৰপিছত সেইখিনি অকণমান সানি তেনেকেই আমি বনাই লওঁ বনাই লওঁ খাব কাৰণে তাৰপিছত আপোনাৰ আকৌ আহিলে আপোনাৰ লফা কি আছিলে লফা জলা মচলাযুক্ত মচলাযুক্ত মাছো কেনেকৈ কেনেকৈ বনাওঁ আমি এখিনি ধৰক মাছ এখিনি আমি ফ্ৰাই কৰি ল'লোঁ প্ৰথমতে তেল তাৱাখন কেৰাহিখন পাতি তেলখিনি গৰম কৰি তাত মাছটো ফ্ৰাই কৰি ল'লোঁ লৈ তাৰপৰা থলো থৈ আলুৱে আলুকে বইল কৰি ল'লোঁ বইল কৰি তাৰপিছত আলুখিনি বইল কৰি লৈ তাত আপোনাৰ কি কৰো নহৰু আদা পিঁয়াজ সেইখিনি একেলগে মিশ্ৰণ কৰি লৈপেনে মিহলাই লৈ সেইখিনি আমি মিক্সিত পিছি ল'লোঁ লৈ তাৰপিছত সেইখিনি কি কৰো থলোঁ এক্সট্ৰাকৈ থলোঁ থৈ তাৰপৰা অলপ কেৰাহী এখন গৰম কৰি তাত তেল অকণমান দিলোঁ দি পেনে সেই মচলাখিনি কি কৰো আমি ভাজিলোঁ খুব ভাজি ভাজি ভাজি ভাজি যেতিয়া ৰঙা হৈ যাব তাত কি কৰো সেই বইল আলুখিনি ঢালি দিলো ঢালি দি তাৰ ওপৰত আকৌ ন নিমখ হালধি ছটিয়াই সেইখিনি কি কৰো আকৌ সেই গোটেইখিনি মচলাখিনিৰ সতে সৈতে মিলাই ভাজোঁ ভাজি লৈ তাত অলপ পানী দি দিওঁ পানী দিয়াৰ পিছত কি হয় পানী দি যেতিয়া অলপ উতলি নিমখ হালধিও দিওঁ লগতে তাৰপিছত যেতিয়া মাছ আলুটো খুব উতলিব নহয় তেতিয়া আমি কি কৰো তাত আকৌ মাছখিনি তাত দি দিওঁ দি ঢাকন এখন মাৰি দিওঁ ঢাকনখন মৰা পিছত ঢাকনখন যেতিয়া মাৰি দিওঁ মাৰি দিয়া লগে লগে আকৌ উতলিব উতলা পিছত কি কৰো আমি তেতিয়া আকৌ এখিনি মচলা জালুক বা জালুক লগতে অকণমান মিট মচলাও কি কৰো তাত ঢালি দিওঁ ঢালি আৰু অকণমান সময় উতলাই তাৰপৰা সেইখিনি নমাই দিওঁ নমাই দিয়া পিছতে তেতিয়াই তেনেকৈ আমি মচলাৰ হেৰি তৰকাৰীটো তেনেকেই বনাও বনাই খোৱাওঁ